হেল্ল' বাইদেউ কি কৰি আছে আপুনি অঁ অঁ

অঁ কেনেকৈ

অঁ

অঁ তেতিয়াহ'লে বাইদেউ বাইদেউৰ পৰা এইখিনি জানি ভাল লাগিলে তেন আজিলৈ বাৰু থওঁ বাইদেউ অঁ ভাল বাৰু হয় অ'কে ধন্যবাদ